অসমত কি কি প্ৰধান খেল খেলা হয় বুলি ক'লে ক'বলৈ অলপ কঠিন কাৰণ অসমত বিভিন্ন প্ৰকাৰৰ খেল প্ৰচলিত হৈ আহিছে যেনে ইনড'ৰ গে'মৰ ভিতৰত আপোনাৰ বেডমিণ্টন টেবল টেনিজ বক্সিং ইত্যাদি খেলা হয় আৰু আউটড'ৰ গে'মছত ক্ৰিকেট ফুটবল দৌৰ আৰু এথলেটিকচৰ বিভিন্ন ধৰণৰ খেল খেলা হয় সেইধৰণে মোৰ ভাল লগা খেলসমূহ হৈছে ক্ৰিকেট ফুটবল টেবল টেনিছ আৰু মই সেই হিচাপে সেইবোৰ খেল হ'লে মই ষ্টেডিয়ামত চাবলৈ যাওঁ আৰু তেনেকৈ মই অনুসৰণ কৰা হয়